আমি কৃষিৰ বাবে চৰকাৰৰ পৰা পোৱা লাভখিনি হৈছে ধানৰ দিনত ধান খেতি কৰিবৰ আগ মুহূৰ্তত আমাক ধানৰ কঠীয়া দিয়ে আৰু মাহ জাতীয় এই সকল কঠীয়া চৰকাৰৰ ফালৰ পৰা দিয়ে সেইখিনি লৈ আমি খেতি কৰি পেলাই লাভাৱান লাভ কৰোঁ আৰু ঋণ লৈয়ো কিছুমানে খেতিসমূহ কৰিব পাৰে অলপকৈ ধাৰ মাৰিলেও হয় গতিকে এনেকৈ আমি আৰু অধিক কি আশা কৰোঁ সেই কৰা খেতিখিনি আমি ভাল হোৱাটো কামনা কৰোঁ